আপুনি আপোনাৰ বিষয়ে আৰম্ভণিৰপৰা আমাক অলপ জনাওকচোন আপোনাৰ শিক্ষা জীৱন পৰিয়াল সকলোৰে বিষয়ে নমস্কাৰ মোৰ নাম মৌস্মৃতা শৰ্মা মোৰ পৰিয়ালত মা দেউতা বা আৰু মই মই বৰ্তমান এইচ এচ ফাইনেল দিছোঁ মই প্ৰথমৰপৰা পঞ্চম শ্ৰেণীলৈ মহেন্দ্ৰ কন্দলী একাডেমিত পঢ়িছিলোঁ আৰু বৰ্তমান মই আৰু ক্লাছ ষষ্ঠৰপৰা দশমলৈ মই গুৱাহাটীৰ ৰিফাইনেৰী হাইস্কুলত পঢ়িছোঁ আৰু তাৰপিছত মই অভিজ্ঞানম মহাবিদ্যালয়ত মোৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষা আৰম্ভ কৰিছোঁ মোৰ মা এগৰাকী হাউছৱাইফ মোৰ দেউতাই প্ৰথমে চাকৰি কৰিছিল আৰু বৰ্তমান তেওঁ দোকানৰ ব্যৱসায় কৰি আছে মোৰ বা তাইও প প্ৰথমৰপৰা পঞ্চম শ্ৰেণীলৈ মহেন্দ্ৰ কন্দলীতেই পঢ়িছিল তাৰপিছত ষষ্ঠৰপৰা দশমলৈ গুৱাহাটীৰ ৰিফাইনেৰী হাইস্কুলত পঢ়িলে আৰু উচ্চতৰ শিক্ষা তেওঁ তাই বি বৰুৱা মহাবিদ্যালয়ত আৰম্ভ কৰিছিল বৰ্তমান তাই বি এ কৰি আছে মই মোৰ মই ডান্স কৰি খুব ভালপাওঁ ডান্স মোৰ হবি আৰু পঢ়া শুনা মানে বাহিৰা কিতাপ পঢ়া শুনা কৰিও মই খুবেই ভালপাওঁ সাধু কথাৰ কিতাপ পঢ়ি খুবেই ভাল লাগে এক্টিং গান নাচ বাজনা বজোৱা আদিবোৰতো মোৰ ইন্টাৰেষ্ট আছে আৰু এই ক্ষেত্ৰত পৰিয়ালৰ মানুহে মোক খুব সুবিধা কৰে তেওঁলোকে মোক খুবেই সহায় কৰে আৰু চাপোৰ্ট কৰে গতিকে সেই তেওঁলোকৰ চাপোৰ্টৰ বাবে মই বহুখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ মোৰ বাইও বাহিৰা কিতাপ পঢ়ি খুবেই ভালপায় আৰু তাইও তাইকো খুবেই চাপোৰ্ট কৰে